গীত গাই থাকোঁতে গীত পৰিবেশন কৰোঁতে আমি গীত যিটো পৰিবেশন আমাৰ হয় সেইটো অলপ আকৰ্ষণীয় কৰি তুলিবলৈ আমি সাধাৰণতে কি কৰোঁ অলপ আমাৰ যিটো মুখৰ অৱস্থান সেই অলপ ওপৰলৈ যায় বা ওপৰফালে আমি চাওঁ তেতিয়া আমাৰ ডিঙিটো খুব চিধা হয় তেতিয়া সুৰ টানিবলৈ ভাল হয় আৰু কেতিয়াবা গীতৰ সৈতে আমি হাতৰ ব্যৱহাৰ কৰোঁ গীত গাই থাকোঁতে কিবা আকৌ এইটো হাতটো নিজে নিজে আহি যায় হাতৰ যিটো আমাৰ মুদ্ৰা সকলোৰে থাকে মুদ্ৰাবোৰ নিজে নিজে আহি যায় সেই তেনেকে আমি শৰীৰৰ অভিব্য়ক্তিসমূহ তেনেকে ব্যৱহাৰ কৰোঁ আৰু উৎকৃষ্ট কণ্ঠৰ বাবে আমি অনুশীলনটো কৰিব লাগে অনুশীলনৰ লগে লগে আমি খোৱা বোৱাত নিজৰ ধ্যান ৰাখিব লাগে যেনেকে গৰম পানী খাব লাগে বেছি ঠাণ্ডা নাখাওঁ ঠাণ্ডা বস্তু নাখাওঁ ঠাণ্ডা বস্তু খালে আমাৰ কাহ চৰ্দি হয় বা ডিঙিটো অলপ বহি যায় বা মচলাযুক্ত খাদ্য খাব নালাগে বা বেলেগ ধপাতজাতীয় বস্তুও খাব নালাগে সেইবোৰ নাখাওঁ প্ৰায় সেইবোৰে কৰোঁ আৰু গীত পৰিবেশন কৰোঁতে